হেল্ল' অঁ মাছ চাছ ধৰিছানে নাই নাই কি কৰিছা কি নাই কৰা খবৰ এটা লওঁ বুলি সুধিলোঁ হাঁ অঁ এই কেনেকৈ কেনেকৈ মাছ ধৰাটো মই তোমালোকৰ তাত মাছ ধৰাটো চাব যাম বুলি ভাবিছোঁ এবাৰ আৰু মাছ ধৰাটো শিকায়ো দিব লাগিব মোক অলপমান

তাৰপৰা এই এইদিন মানে প্ৰায়ে আজি ধৰা তোমাৰ মঙলবাৰ অহা অহা শনিবাৰ পাছবেলা যামগৈ কাৰণ তেতিয়া দেওবাৰ দিনা ছুটি পাম দেওবাৰদিনাখন ঘৰত মানুহবোৰ থাকিব তাৰপৰা ইয়াৰ পৰা কিবা মই হাঠিয়াৰ নিব লাগিবনি নহয় নহয় হাঠীয়াৰ হাঠিয়াৰ কিবা নিব নালাগে আচ্ছা হেৰি কেনেকৈ কেনেকৈ কি কৰে এটা কথা নহয় মইটো ব্ৰক্ষ্মপুত্ৰত কেনেকৈ মাছ ধৰে মই একো নেজানো কিন্তু এটা কথা জানিবা আকৌ দেই কেলা আকৌ কেলা মাছ ধৰাৰ লগতে কেলা মোকো ধৰি কেলা ব্ৰক্ষ্মপুত্ৰত অঁ এনেই আৰু মাছ মাছ ধৰাটো চা শিকিব মন আছে মাছটো ধৰিব মোৰ হে হেৰিটো আছে আশাটো আছে কেনেকৈ কেনেকৈ ধৰে মোৰ সেইটো চাব মন আছে লগতে মানে অলপমান ভাল মাছ তাক পাব লাগিব কিন্তু এটা বিকি নাই নাই নাই মই সেইটো সেইটো মই ভয় লাগে ঐ এইবোৰ কেলা আৰু তাত কিমান দ কিমান বাম কোনে জানে এইবোৰ কেলা তোমালোকে সদায় নামি থাকা সেইবোৰ তোমালোকৰ কথাটো বেলেগ আমাৰ কথাটো বেলেগ

মই জানো এনেই বৰ জাল পেলাই বুলি এনেই কেনেকুৱা বৰজাল ডাঙৰ ডাঙৰ জালবোৰ পেলাই বুলি জানো বাৰু কেনেকৈ কেনেকৈ পেলাই কি কি কথা সেইবোৰ নাজানো নহয় মাছহে এজনে কৈছিলে সইদিনাখন তোমালোকৰ সেই সেইখিনি তাৰ ওচৰৰে এজনে সেইদিনাখন আমাৰ তাই ফোন কৰি জালে চালে টানি লৈ গুচি গ'ল বুলি কোৱা শুনিছোঁ এইবোৰ সচাই মাছ নে কেলা মাছ ব্ৰক্ষ্মপুত্ৰৰ কালিকাই নে নাজানো নহয় এইবোৰ ভয় লাগে ঐ এইবোৰ হেল্ল'

আচ্ছা এটা কাম কৰিম অহা শণিবাৰ প্ৰায় এ দিনৰ এটামান বজাত পোৱাকৈ যাম অঁ তাৰমানে তেতিয়া মাছটো বিশেষকৈ আকৌ কোৱা শুনো ৰাতি ধৰে বুলি কোৱা শুনো অঁ তেতিয়াহ'লে দেওবাৰ দিনটো পাৰিম বাৰু থাকিবলৈ মই দেওবাৰ দিনটো থাকি এই শনিবাৰ দিনাখন যাম দেওবাৰ দিনাখন মাছ চাছ ধৰিম কেনেকৈ কেনেকৈ ধৰে চাম শি শিকাই থাকিম তাৰপৰা অঁ সকলোৱে এসাঁজ দেখা শুনা খাই বৈ মানে সোমবাৰ দিনাখন সোমবাৰ দিনা ৰাতিপুৱা আহিম নিজে যাম বুলি কোৱা কাৰণে বেয়া নাপাবা আকৌ কেলা

অঁ অঁ অঁ এনেই তাৰপৰা এনেই আনি ঘৰতো এসাঁজ দেখোৱাম আৰু ব্ৰক্ষ্মপুত্ৰৰ মাছ বুলি দেই অঁ হ'ব দিয়া দেওবাৰে দিনা অঁ শনিবাৰৰ দিনাখন গৈ আছোঁ দেওবাৰ দিনা মাছ ধৰিম আৰু

হ'ব হ'ব